জাবিন ফ্ৰী আছ' নি ফ্রী আছা যদি ব'লা আজি চিনেমা চাওঁগৈ দুইটা পৰিয়ালে

অঁ দুইটা পৰিয়াল ফ্ৰী আছা যদি ব'লা বোলো চিনেমা চাওঁগৈ

এই কল্পনা চিনেমা হলত চাওঁগৈ আকৌ

লৈ লোৱা তেতিয়াহ'লে অ' কোনটো শ্ব' চোৱা আকৌ মৰ্ণিং চোৱা নে ইভিনিং চোৱা মৰ্ণিংটো এই মৰ্ণিংটো নাচাওঁ এতিয়া ইভিনিঙৰে চাওঁ

বাহিৰতে দিনাৰ কৰি আহিম নি অঁ তাতো খোৱাই দিম আমাৰ পৰিয়ালটো গোটেইটো যাওঁ আকৌ ওলাবা তেতিয়াহ'লে টিকেটকেইটা কোনে কৰিব এতিয়া তুমি কৰিবা নে মই কৰিম অঁ কৰি দিম কেইটা হ'ব হিচাপ দিয়া তোমালোকে কেইটা যাবা আকৌ তোমাৰ চাৰিটা আমাৰ চাৰিটা আঠটা হ'লোঁ ঠিক আছে তেতিয়াহ'লে আঠটা টিকেট মই কৰি দিম দেই ওলাবা সময়মতে হ'ব